আমাৰ এয়া মাছবিলাকত মানে ফিচাৰী কৈ কাৱৈ গৰৈ মাগুৰ তাৰপৰা চন্দা আৰু গাচকাপ চব মাছে থাকে কিন্তু মাছবিলাকৰ দামটো মাছলৈ দাম হয় কিছুমান মাগুৰ মাছটোতো বহুত দাম পাঁচশ কেজি তাৰপৰা কাৱৈ মাছটো তিনিশ বা আৰু চন্দাটো আঢ়ৈশ এনেকৈ বেচা কেনা হয় ফিচাৰি পোৱা মানে বেপাৰীয়ে লৈ যায় পাইকাৰীয়ে পাইকাৰীয়ে মানে সিহঁতে জুপ জাপকৈ যদি হেৰি হৈ মাগুৰটো যদি পাঁচ কেজি হ'লে তাত মানে অকণমান কমাই লয় আৰু তাৰপৰা আকৌ চন্দাটোতো তেনেকৈ মানে এশ ডেৰশকৈ কমাই আৰু পাঁচ কেজি ৰ মাজত এনেকৈ মানে পাইকাৰী লৈ যায় থাকে